মই যিহেতু গাঁৱলীয়া সমাজত বাস কৰোঁ সেইহে আমাৰ ঘৰত বিভিন্ন ধৰণৰ জলপান তৈয়াৰ কৰা হয় আৰু তাক লঘু খাদ্য হিচাপে গ্ৰহণ কৰা হয় আৰু অতীজৰে পৰা ককা আইতাহঁতৰ দিনৰে পৰা এই জলপানকে লঘু খাদ্য হিচাপে চলি আহিছে আৰু জলপান বুলি ক'লে পোন প্ৰথমে চিৰা এতিয়া চিৰা বুলি ক'লে চিৰাটো প্ৰথমে আমি তিনি ঘণ্টামান তিয়াই থ'ব লাগিব তাৰ পাছত তাক মাটিত অলপ মেলি থ'ব লাগিব কিয়নো তাত যিহেতু পানী থাকে পানীখিনি শুহিবৰ বাবে তাক অলপ তিনিঘণ্টা মান মাটিত মেলি থ'ব লাগে তাৰ পাছত তাৰ পাছত তাক আনি অলপ ভাজিব লাগে ভজাৰ পাছত তাক ঢেঁকীত খুন্দি যোনটো চেপেটা চাউল পোৱা যায় তাকে চিৰা বুলি কোৱা হয় আৰু এই চিৰাটো আমি দৈ এৱাঁ গাখীৰ লগত খাব পাৰোঁ কেতিয়াবা তাক আমি ভাজিও খাব পাৰোঁ কেতিয়াবা আকৌ কলৰ লগত সানিও খাব পাৰোঁ ঠিক তেনেদৰে সান্দহ সান্দহ বুলি ক'লেও আমি পোন প্ৰথমে সান্দহখিনি ভাজিব লাগিব চাউলখিনি পোন প্ৰথমে ভাজিব লাগিব তাৰ পাছত তাক মিলত খুন্দাব লাগিব বা ঢেঁকীত খুন্দাব লাগিব তাৰ পাছত তাক আমি বিভিন্ন ধৰণৰ দৈ গাখীৰ কঁঠাল কল আদিৰ লগত সানি খাব পাৰোঁ কেতিয়াবা আকৌ আমি তাক ভাজিৰ সৈতে বিভিন্ন ধৰণৰ শাক পাচলি চবজিৰ আঞ্জাৰ সৈতেও খাব পাৰোঁ আৰু ইয়াৰ পাছত আহিলে মুড়ি মুড়িটো সাধাৰণতে আমি গাখীৰ দৈ লগত খাব পাৰোঁ তাৰ পাছত আহিলে ভজা চাউল ভজা চাউলটো সাধাৰণতে চাউলখিনি পোন প্ৰথমে তিয়াই তাৰ পাছত ভাজি তাক ঢেঁকীত খুন্দি গুৰি কৰি খোৱা হয় ঠিক তেনেদৰে কোমল চাউলো আমি তেনেদৰে পানীত তিয়াই তাক খুন্দি আনি খাব পাৰোঁ আৰু বিভিন্ন ধৰণৰ পিঠাগুৰি তৈয়াৰ কৰা হয় সেই পিঠাগুৰিৰ পৰা আকৌ বিভিন্ন ধৰণৰ পিঠাপনাও বনোৱা হয় তাৰ ভিতৰত হেঁচা পিঠা বনোৱা হয় যিহতু এইটো পিঠা জলপানৰ ভিতৰতে পৰে তাৰ পাছত বিভিন্ন ধৰণৰ উপক্ৰম আমি এই জলপানৰ পৰা তৈয়াৰ কৰিব পাৰোঁ আৰু তাক লঘু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই জলপান সাধাৰণতে অতীজৰে পৰা যিহেতু চলি আহিছে আৰু জলপানবিলাক সাধাৰণতে আমাৰ বিভিন্ন ধৰণৰ সকাম বিবাহ আদিত দেখিবলৈ পোৱা যায় দেখিবলৈ পোৱা যায় আৰু যিহেতু এইবিলাক আমি থলুৱা খাদ্য হিচাপে গ্ৰহণ কৰোঁ সেয়েহে ইয়াৰ অসমীয়া সমাজত যিহেতু অসীম গুৰুত্ব দেখিবলৈ পোৱা যায়